ৰন্ধাৰ সময়ত সাৱধানতা ভাৰত চৰকাৰে দুখীয়া মানুহক ঘৰে ঘৰে এল পি জি প্ৰধানমন্ত্ৰী উজ্বলা যোজনা দিয়া হৈছে যাতে সকলোৱে জুই ফুকি ভাত ৰান্ধিব নালাগে ভাৰত চৰকাৰে চমুকৈ ভাত ৰান্ধিব পৰাকৈ সুবিধা দিছে তাৰ বাবে মই বহুত সুখী কিন্তু এই কথা আমি সাধাৰণভাৱে ল'ব নেলাগে এল পি জি গেছ চিলিণ্ডাৰত ভাত বনোৱা সময়ত সাৱধানতা অৱলম্বন নকৰিলে অলপ অসুবিধা সন্মুখীন হ'ব পাৰে আহকচোন আমি সকলোৱে কি কি সাৱধানতা অৱলম্বন কৰিলে আমাৰ জীৱনটো সুৰক্ষিত হ'ব এল পি জি বনোৱা গেছ কোম্পানীয়েও কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে সেইকাৰণে আপোনালোককো জৰুৰী তথ্য জনাব বিচাৰিছোঁ যে এল পি জি গেছ চিলিণ্ডাৰ কেনেকৈ থ'ব লাগে তাৰ বিষয়ে এটা এটাকৈ ক'ব বিচাৰিছোঁ প্ৰথমে গেছ চিলিণ্ডাৰ এনেকুৱা জেগাত ৰাখিব লাগে য'ত এয়াৰ ফ্ল' বেছিকৈ হয় যাতে গেছ চিলিণ্ডাৰ লীক হওঁতে একে জেগাতে বান্ধ খাই নেথাকে সেইকাৰণে গেছ চিলিণ্ডাৰ ৰাখোঁতে এনেকুৱা জেগাত ৰাখিবলৈ কোৱা হয় দ্বিতীয়তে গেছ চিলিণ্ডাৰ ডেলিভাৰি লোৱাৰ সময়ত এইটো কথা মনত ৰাখিব লাগে যে ইয়াৰ ওপৰত কোম্পানীয়ে ছীল লগোৱা আছে নে নাই লগতে এইটো কথা মনত ৰাখিব লাগিব তাৰ ওপৰত কেপটো লগোৱা আছে নে নাই যদিহে নাই তেতিয়া গেছ চিলিণ্ডাৰ ডেলিভাৰি দিয়া মানুহজনৰ লগত যোগাযোগ কৰিব লাগিব ইয়াৰ ওপৰিও এল পি জি গেছ চিলিণ্ডাৰ কিনাৰ সময়ত তাৰ ওপৰত বি আই এছ এপ্ৰুভ লাইচেঞ্চ আছেনে নাই তাৰ ওপৰত ধ্যান দিব লাগিব যদি আপোনাৰ গেছ ষ্টোভ পাইপ ৰেগুলেটৰ তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে চিধা ডিষ্ট্ৰিব্যুটৰ মেকানিকক মাতিব লাগে যদি আপুনি এনেকুৱা নজনাকৈ ঠিক কৰিবলৈ লয় তেতিয়া নিজৰ লগতে ভয়ানক সৃষ্টি হ'ব পাৰে আপুনি কেতিয়াও ৰান্ধনি কোঠাত কেৰাচিন পেট্ৰ'লিয়াম পদাৰ্থ ৰাখিব নালাগে যদিহে ৰাখে ভৱিষ্যতে আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে এইটো কথা সঁচা যে যেতিয়া ঘৰে ঘৰে ৰান্ধনি গেছ উপলব্ধ হৈছে যাতে সকলো মহিলাই সাৱধানতা অৱলম্বন কৰে এই কথাবোৰ যদিহে ধ্যান দিয়ে তেতিয়াহে ৰান্ধনি কোঠাত ঘটা ঘটনাৰ পৰা সকলোৱে সুৰক্ষিত হৈ থাকিব